নতুন হাঁহ কুকুৰা এখন ফাৰ্ম খুলিবলৈ হ'লে বহুতখিনি সমস্যাৰ সন্মুখীন হোৱা যায় নতুনকৈ এখন হাঁহ কুকুৰা ফাৰ্ম খুলিবলৈ হ'লে এটা গড়ালৰ দৰকাৰ হয় বাঁহ কাঠ টিং বহুতখিনি বস্তু দৰকাৰ হয় সেইখিনি কৰিবলৈ যাওঁতে টকা পইচাও দৰকাৰ হয় আৰু বহুতখিনি হেৰি বাঁহ দৰকাৰ হয় গড়াল বনাবলৈ হ'লে এটা ধুনীয়াকৈ গড়াল বনাওঁ বুলি ক'লে মাটি তুলিব লাগে আৰু বহুতখিনি কিবা কিবি কৰিবলগীয়া হয় মিস্ত্ৰী মানুহ লগাবলগীয়া হয় হাজিৰা কাম হাজিৰা মানুহ লগাবলগীয়া হয় বহুতখিনি পইচা পাতিও দৰকাৰ হয় বাঁহ লাগে টিনপাট লাগে এনেকৈ বহুতখিনি বস্তু প্ৰয়োজন হয় ইয়াৰ কাৰণে সমস্যা সন্মুখীন হয় নতুন হাঁহ কুকুৰা পাম এখন খুলিবলৈ কি কি সমস্যাৰ সন্মুখীন হোৱা যায় বহুতখিনি বস্তু দৰকাৰ হয় ইয়াত বহুত গড়ালৰ বেৰ দিবলগীয়া হয় মাটি তুলিবলগীয়া হয় টিন পাত লগাবলগীয়া হয় এইবিলাকে বহুতখিনি দৰকাৰ বস্তু হেৰি কৰিবলগীয়া হয় আৰু কি বুলি কম এতিয়া আৰু